আমাৰ ঘৰত ভাত ভাত ৰান্ধিব লাগে আৰু ভাত ৰান্ধি মই বহুত ভাল পাওঁ আৰু ঘৰখনৰ একমাত্ৰ ময়ে ৰান্ধো গতিকে মই ভাত ৰান্ধি ভাল পাওঁ আৰু ডাঙৰটো ল'ৰাই মাছৰ আঞ্জা খুব ভাল পায় মাছৰ আঞ্জা মানে আলুগুটি মাছত দি খালে ভাল পায় আৰু ছোৱালীজনীয়েও আলুৱে মাছে বনালে ভাল পায় তাত জালুক দিওঁ মছলা দিওঁ জলকীয়া অলপ দিওঁ আৰু ঘুগুনীটো বেছি ভাল পায় মটৰ মাহে আলুৱে যেতিয়া ঘুগুনী বনাওঁ তেতিয়া খুব ভাল পায় ডাঙৰটো ল'ৰাই আৰু ৰাতিপুৱা ঘুগুনী বনাই দিওঁ দুপৰীয়া আকৌ অমিতা আঞ্জা বনাই দিওঁ বা মাছৰ জোল বনাই দিওঁ তেনেকৈয়ে খায় আৰু ঘৰখনত গোটেইবিলাকে তেনেকৈ ভাল পায় আৰু আৰু কচু ৰান্ধো এতিয়া কচু বনালে জালুক জলকীয়া দিওঁ খাৰ অলপ দিওঁ খাৰ দি মানে কচু বনাই দিওঁ মাছ দিওঁ তাতে কোনোবাদিনা মাছ নহ'লেও তেনেকৈয়ে বনাওঁ আৰু দিম আৰু মাটি মাহতো মাছ দিলে খুব ভাল পায় ডাঙৰটো ল'ৰাই আৰু সৰুটো ল'ৰায়ো তেনেকৈয়ে ভাল পায় খায় গতিকে মা আৰু মাছ নাখায় মাৰ কাৰণে নিৰামিষকৈ বনাই দিওঁ দালি ভাত বনাই দিওঁ মাক আৰু দেউতাকেও তেনেকৈ দালি ভাতেই খায় গতিকে মই ভাত ৰান্ধিয়ে ভাল পাওঁ আৰু সমাজতো তেনেকৈ মই সমাজৰ মেধিয়ানী গতিকে সমাজতো মই তেনেকৈ ভাত ৰান্ধিব যাব লাগে আৰু লগতে মানুহজনো মেধি কৰে সেই মেধি হোৱা লগতে মই যাওঁ লগতে মেধিক যোগাৰ পাতিখিনিও কৰি দিওঁ আৰু মানে বহুতখিনি কষ্টও হয় হ'লেও মানে কৰিব লাগে আৰু মানে ৰান্ধনী যিহেতুকে ৰান্ধনীৰ কামনো কি তেনেকুৱাই গতিকে ঘৰখনত বহুত যাৱতীয় কিছুমান কাম ধাকিলেও মানে সমাজৰ মাজত তেনেকৈ যাওঁ আৰু ঘৰতো অমিতা বনাওঁ কোনোবা দিনাখন মাছৰ জোল বনাওঁ কোনোবা দিনা মাটিমাহ বনাওঁ আৰু অমিতা খাৰ দি ভাল পাওঁ বেছিকৈ মানে খাৰেদি বে বনালে বেছি ভাল পায় তেলতকৈ কোনোবা দিনা অমিতা আলুৱে ভাজি দিওঁ ভাজি দি ভাল ভাজি খায়ো ভাল পায় মানে তেনেকুৱা সেই কিছু ৰান্ধা বাঢ়া কৰি কৰিব লাগে আৰু গতিকে মানে ঘৰখনত কিছুমান বহুত কিছুমান মানে বেমেজালিও হয় বেমেজালিৰ মাজতে তেনেকৈ সমাজৰ মাজত যাওঁ গতিকে ভাত ৰান্ধা সময়ত আমি সদায় পাকঘৰটো মচি ল'ব লাগে মচি লৈ মানে ভাত ৰান্ধো আৰু ৰাতিপুৱা প্ৰায়ভাগ পাঁচটামান ছটামান বজাতে ভাত ৰান্ধিব লাগে বিশেষকৈ ডাঙৰটো ল'ৰা অফিচত যায়গৈ অফিচত যোৱা সময়ত খুৱাই পঠাব লাগে তেতিয়া মই আলু মটৰ মাহ শুকানে ভাজি দিওঁ কোনোবাদিনা ঘুগুনি বনাই দিওঁ মটৰে আলুৱে গতিকে আৰু দুপৰীয়া কোনোবাদিনাখন শাকৰ তৰকাৰী বনাই দিওঁ কিন্তু পালেং শাকটো আলু লগত জোল বনাই খুব ভাল লাগে পালেং শাকৰ ভাজি বনাই দিলেও ভাল লাগে আৰু তিতা আঞ্জাটো খাই ভাল লাগে তিতাটো তাতে অলপ আদা দিওঁ জালুক দিওঁ ৰহুন দিওঁ তিতাটো খাই ভাল পায় গতিকে তেনেকৈয়ে মানে ৰান্ধা বঢ়া কৰোঁ আৰু গতিকে তাৰ মাজতে কোনোবাদিনা মৰিছা শাকটোও আনি আলু লগত তাতে কেইটামান দালি দি সেয়াও জোল বনাওঁ তেনেকৈও বনাই দিওঁ গতিকে ঘৰখনত কিছু শাক তৰকাৰী মানে তেনেকৈ ৰেহাই কৰি দিওঁ আৰু বজাৰৰ পৰা অনা শাকবিলাকতো ভাল নহয় গোটেইবিলাক সাৰ দিয়া গতিকে গাঁৱতে বিচাৰি আনি হ'লেও শাক বনাই দিওঁ আও ভোলৰ আঞ্জাও বনাওঁ ভোলটো বেছিকৈ দালি লগত যেতিয়া জাবৰ ধৰিব ভোলটো তেতিয়া দালি লগত খাই ভাল লাগে সেইটো ভোল ময়ে খাই ভাল পাওঁ দালিৰ লগত দিয়া ভোলটো গতিকে ভাজি দিলে আকৌ ভোলটো যেতিয়া জাবৰ হ'ব তেতিয়া ভাজি দিলে ভাল নালাগে গতিকে দালিত দি খালে ভাল লাগে গতিকে আৰু মানে যেতিয়া মটৰ মাহটো যেতিয়া উহাই লওঁ আলু লগত উহাই লৈ বইল কৰি লৈ মানে জালুক মছলা জলকীয়া অলপ দি ঘুগুনী বনাই দিওঁ ঘুগুনী বনাই দিয়া পিছত তেতিয়া ল'ৰাটোৱে খাই ভাল পায় বা পৰিয়ালটোৱে খাই ভাল পায় ঘৰৰ মানুহ গোটেইখিনিয়ে কিন্তু মায়ে তেনেকৈ ভাল নেপায় মায়ে মটৰ মাহটো খাব নোৱাৰে যে গতিকে মায়ে তেনেকৈ ভাল নেপায় মাৰ কাৰণে দালি বনাই দিওঁ তাতে অমিতা দিওঁ দালিতে কোনোবাদিনা বইল কৰি দিওঁ তেনেকৈয়ে মানে খায় আৰু মাহঁতে আৰু